অ কবিন অ তাকে হেৰি নহয় মই আলোচনা কৰিম বুলি ভাবি আছিলোঁ তোমাৰ লগত অ কোনদিনা ল'লে দেটটো ভাল হয় বাৰু ধৰাচোন সোমবাৰে ল'ব লাগে ন' তাকে এতিয়া আমি লিষ্ট এখন কৰি ল'ব লাগিব নহয় ফিজটো আমি আটাইকেইজন টিচাৰে পাতি লওঁ ৰ'বা এই ফিজটো আমি নিৰ্ধাৰণ কৰি ল'ম এটা তুমি এটা কাম কৰিবা তুমি হেৰি কৰিবা গাড়ী এখন ভাৰা ল'ব লাগিব প্ৰথমতে ন' ঠিক কৰি ল'ব লাগে ভাড়াটো ঠিক কৰি লওঁ তাৰপৰা সময়টো ঠিক কৰি কৈ দিব লাগিব সবকে তাৰপৰা অ খোৱাটো কি কৰিবা তাতে খোৱাই দিয়া হ'বনে আকৌ বনোৱা মেলা দিগদাৰ হ'ব নহয় তাকে নহ'লে পেকেট লাঞ্চ কৰিব পাৰি ন'

পানীটোৱে পেকেট লাঞ্চটোৱে লৈ ল'ব লাগে অ তাৰপৰা গাড়ী ভাৰাটোৰ কাৰণে বাকী আমি ফিজটো আমিকিজন কেইজন আমি যাওঁ ধৰা আমি পাঁচজন যাওঁ পাঁচজন গ'লেই ভাল হ'ব অ পাঁচজন আমি ঠিক কৰি লওঁ তেতিয়াহ'লে কথাটো তুমি এটা কাম কৰিবা অ কোৱাচোন বিশজন যাব ন' ও হয়তো দুই এজনৰ অলপ অসুবিধা হ'ব পাৰে এটা কথা নহয় সিহঁতৰ এইটো শিক্ষামূলক ভ্ৰমণ যিহেতু আৰু সিহঁতৰ পৰীক্ষা চমু চাপিব গতিকে যিকেইজনৰ অলপ ঘৰুৱা অসুবিধা তেওঁলোককো লৈ যোৱাৰ ব্যৱস্থাই কৰিব লাগে তেনেকৈ ভাল হ'ব অ আৰুতো নাই আৰু এতিয়া এইটো বয়সতে যদি নিশিকে নুফুৰে আৰু কিটো হ'ব ঠিক আছে তুমি হেৰি কৰা তুমি এটা গ্ৰুপ কৰা হু অ মৈদামকেইটা চাব তোমাৰ শি শিৱসাগৰৰ তোমাৰ যিখিনি পুৰণি তেওঁলোকক দেখুৱাব পৰা আটাইখিনি দেখুৱাই দিব লাগে

অ তুমি এটা কাম কৰাচোন বাকী কেইজনৰ লগতো কথা বতৰা পাতা অ তুমি পাৰিলে এইখিনি অ কথাখিনি আলোচনা এটা কৰি লোৱা ঠিক আছে দিয়া ভালে হ'ব